মোক এই ব্লাউজ লাগিছিল কিমান দাম হ'ব অ' আৰু এটা পেটিকোট লাগিছিল পেটিকোটৰ দাম কিমান পেটিকোট এটা লাগিব অ' আৰু আৰু মেখেলা চাদৰো লাগিছিল এযোৰ

অ' মোক এযোৰ লাগিব তাৰমানে দামটো কিমানমান হ'ব মেখেলা কমদামীৰে দামটো কিমান হ'ব অ' তাৰ লগত এখন চাদৰ লাগিব চাদৰখনৰ দাম কিমান হ'ব এই এম্ব্রইডাৰী কৰা হ'লেই হ'ব অ' দামটো কিমানমান হ'ব

হেৰি লাগিব এযোৰ এখন পাটৰ মেখেলাও লাগিব দামটো অ' দামটো কিমান হ'ব

অ' আৰু মই মই যাম কিনিব যাম আৰু মই কিনিব যাম অ' মেখেলা চাদৰ অ' মেখেলা চাদৰ ব্লাউজ পেটিকোট চাদৰ এনেকৈ মই যাম মানে আনিম আৰু হা দামটো তাতে লৈ কিমানমান বা হ'ব অ' অ'